নমস্কাৰ মোৰ নাম শ্ৰী চন্দনা দাস মই এটা বেলেগ এপৰ জৰিয়তে মোৰ মোবাইল ৰিচাৰ্জৰ বাবে ধন পৰিশোধ কৰিছিলোঁ আৰু এতিয়া মই মোৰ পে'মেণ্টৰ স্থিতিটো পৰীক্ষা কৰিব বিচাৰোঁ মোৰ লেনদেনৰ আই ডিটো হৈছে চাৰি সাত শূন্য চাৰি দুই আৰু মোৰ মোবাইল নম্বৰটো হৈছে সাত আঠ চাৰি ন শূন্য চাৰি সাত পাঁচ চাৰি এক